ক'ভিড নাইণ্টিন মহামেৰিয়ে আমাৰ অঞ্চলৰ ভ্ৰমণ আৰু পৰ্যটনৰ ক্ষেত্ৰত বহুতো প্ৰভাৱ পেলাইছে ভ্ৰমণৰ ক্ষেত্ৰত কোনো ক'লৈকো যাব পৰা নাছিলো ঘৰতে বহি থাকিব লগা হৈছিলে ক'ৰবাত কোনোবাই মানে মাতিলেও যাব লগা হোৱা নাছি পৰা নাছিলো আৰু পৰ্যটন ক্ষেত্ৰত মানে পিকনিকো এনেকৈ ক'ৰবাত ক'লেও ওলাই পিকনিক খাব যাব পৰা নাছিলো ঘৰতে থাকিব লগা হৈছিলে ক'ভিড নাইণ্টিন